হেল্ল' অঁ অঁ কওক

তাকে ভাবি আছোঁ ৱৰ্কশ্বপটো কলেজৰ হেৰি হয় যেতিয়া আমি হেৰি পিন্ধিলে ভাল হ'ব মেখেলা চাদৰ পিন্ধিলেই ভাল হ'ব কাৰণ চবকে মাতিব অঁ ট্ৰেডিশ্যনেল হিচাপতো হ'ব আৰু ভালো লাগিব

অঁ আপুনি কি কালাৰ পিন্ধিম বুলি ভাবিছে তুমি অঁ তেনেহ'লে ময়ো সেইটো কালাৰতে মিলাই চাম বাৰু যদি আছে মোৰ ওচৰত আৰু মই তেনেকুৱাই পিন্ধি যাম আৰু অঁ আমি মিলাই পিন্ধিম তেনেহ'লে অঁ মোৰ তেনেকুৱাই এযোৰ পিন্ধিম আপোনাৰ ওচৰত আছে নেকি তেনেকুৱা ঢেৰ আৰু এযোৰ পাম নেকি অঁ চাবচোন চাই মেলি মোক জনাব মই তেতিয়া সেইযোৰ তেনেকৈ পিন্ধিম বাাৰু অঁ হ'ব একো নাই ইমানটো মিলিব আৰু

অঁ ঠিক আছে মোক গ'লে কল এটা কৰিবা অঁ ঠিক আছে